মই আপোনাৰ হস্পিটেল অথৰিটিৰ পৰা কৈ আছিলো

পেচেণ্টৰ নামটো জনাব নেকি আচ্ছা এক মিনিট মই চেক কৰি লৈছো আপুনি আপুনি মোক অকণমান টাইম দিয়ক মই চেক কৰি লৈছো অ' অ' তেখেত ফ'ৰ জিৰ' ফ'ৰ ৰুমত আছিলে হয় কওকচোন হয় হয় হয় আমি ট্ৰাই কৰি আছো ছাৰ এক্সোৱেলি আমাৰ ডক্টৰেও কথাখিনি পাতিছিলে কিন্তু ডক্টৰে এতিয়া কৈছে যে হয়তো অকণমান ইচ্যু আছে তেওঁ চাব সেইখিনি চাই পেলাই গোটেইখিনি একজামাইন কৰিহে ডিচিছনটো দিব অকণমান দেৰি হ'ব ছাৰ এইটো মই আপোনাক জনাব পাৰিম আৰু ধৰক মোক আপুনি আধা ঘণ্টা এটা টাইম দিয়ে যদি মানে এতিয়াও ধৰক তেওঁ সম্পূৰ্ণ সুস্থ হোৱা নাই অলপমান ক্ৰিটিকেল কণ্ডিশ্যন হবও পাৰে ত' তেখেতে কৈছিলে তাৰমানে আমি ডক্টৰৰ সৈতে পাতিছিলো তেখেতে কৈছে অলপমান টাইম লাগিব যদি আপুনি বেয়া নাপাই অকণমান টাইম দিয়ক তেতিয়া মই ডক্টৰৰ সৈতে কথা পাতি ল'ব পাৰিম আৰু পেচেণ্টৰো আমি কণ্ডি কণ্ডিশ্যনটো এবাৰ চাব লাগিব কি হৈ আছে কি নাই কাৰণ গোটেইখিনি চাওক এতিয়া বাচ্ছাৰতো আমি অলৰেদি আপুনি গম পাইছেই বাচ্ছাৰ কণ্ডিশ্যনটো বৰ ভাল নাছিলে তথাপিতো এতিয়া অলপমান ভাল হৈছে তেওঁ নৰ্মেল কণ্ডিশ্যনত অহিছে ঠিক আছে ত' এতিয়া অকণমান টাইম দিব লাগিব ত' সেইটো আমি চাই লৈহে আমি আপোনাক জনাব পাৰিম যে কেতিয়া ডিচাৰ্জ দিব পাৰিম একচুৱেলি আমি নাজনাও ডক্টৰে আপোনাক টাইমটো দিব যে কেতিয়া ডিচাৰ্জ কৰিব কেতিয়া ৰিলিজ দিব আৰু

সেইটো এক্সোৱেলি আমাৰ জেনেৰেল ৱাৰ্ড গম পাইছো কষ্ট হৈছে কিন্তু আমাৰ গোটেইখিনি কেবিন বৰ্তমান ফুল হৈ আছে তেওঁ ওলোৱা আগলৈকে গোটেইখিনি আমাৰ ফুল হৈ গ'ল ত' আমিতো ট্ৰাই কৰিছো বাৰু যিমানখিনি পাৰো ঠিক আছে এইটো আমি চেষ্টা কৰিম যদি আজি আমাৰ ৰাখি দিয়া হয় তেতিয়াহ'লে আমি হয়তো প্ৰাইভেত কেবিন দি দিম আকৌ ফাৰ্ষ্টতে প্ৰাইভেত কেবিনতে ৰখা হৈছিলে কিন্তু তেতিয়া আকৌ অ' ইচ্যু হোৱা কাৰণে আকৌ আই চি ইউলৈ ট্ৰাঞ্চফাৰ কৰিবলগীয়া হ'ল ঠিক আছে আমি সেইটো কৰি দিম নিশ্চয় নিশ্চয় নিশ্চয় সেইটো মই সুবিধা কৰি আছো আপুনি টেন টেনশ্যন নল'ব আমি অথৰিটিৰ লগত কথা পাতি পেলাই মই ছ'ৰি মানে আমাৰ লগত কথা পাতি পেলাই মই আপোনালোকক সুবিধা কৰাই আছো ঠিক আছে হয় হয় নিশ্চয় নিশ্চয় মোকে ফোন কৰিব এইটো নম্বৰতে আপুনি কণ্টেক্ট কৰিব তেতিয়া মই আপোনাক গোটেইখিনি আপোনাৰ নেক্সট হেৰি মই কৰাই দিম আপুনি আধাঘণ্টা ভিতৰত পিছত ফোন কৰিব মই তেতিয়া আপোনাক জনাই আছো ঠিক আছে বিশেষ একো প্ৰব্লেম নাই বিশেষ প্ৰব্লেম নাই আপুনি আহিব পাৰিব আপোনাৰ ফেমিলিত যদি কোনোবা আছে আপুনি লৈ আহক আপুনি অকণমান কাইণ্ডলি ইয়াতে ওৱেত কৰিব আমি বাকীখিনি প্ৰচেছ কৰি আছো ঠিক আছে ঠিক আছে ডক্টৰ আপোনাৰ আহি পাব আৰু এক ঘণ্টা পিছতে ডক্টৰ আহিব আপুনি তেতিয়া আহিলে তেওঁক তেওঁকো এবাৰ লগ কৰিব পাৰিব ঠিক আছে তেখেততো গুৱাহাটীৰ পৰা আহে আমাৰ স্পেচিয়েলিষ্ট হয় ন তেওঁ গুৱাহাটীৰ নাই তেওঁ তেওঁ অলৰেদি আহিলে তেওঁ অলৰেদি ওলাই আহিলে আৰু এক ঘণ্টাৰ ভিতৰতে পাবহি আমি আমাক ইনফৰ্ম কৰিছিলে যিমানখিনি পেচেণ্টৰ যি যি আছে আমি গোটেইখিনি ৰেডি কৰি ৰাখিছো তেওঁ আহি গোটেইখিনি একজামাইন কৰি আমাক ডিটেইলছ দিব আৰু ঠিক আছে ঠিক আছে হ'ব দিয়ক অ'কে থেংক ইউ